মতা নক্যক সম সন্মান জনোৱাৰ লগতে ঐক্যক লালন পালন কৰাত প্ৰত্যাহ্বান নিহিত হৈ আছে নীতিসমূহে নিশ্চিত কৰিব লাগিব যে কোনো গোটেই যাতে ক্ৰান্তীয় বা বৰ্জন অনুভৱ নকৰে

প্ৰভাৱশালী সংস্কৃতিত আত্মহাত আত্মহাতক উৎসাহিত উৎসাহিত কৰিব লাগে নেকি সেইলৈ প্ৰায়ে বিতৰ্ক হয়

যিবোৰ সমাজত বহু সংস্কৃতিবাদক সাৰ্ৱজনীনভাৱে গ্ৰহণ কৰা নহয় সেইবোৰ সমাজত নতুন অনুপ্ৰৱেশকাৰী বা সংখ্যালঘুগোটৰ প্ৰতি প্ৰতিৰাধ বা আনকি সত্ৰুতা হ'ব পাৰে

বৈচিত্ৰময় দৃষ্টিভংগীয়ে সৃষ্টিশীলতা আৰু উদ্যোগী কৰা কাৰণে যাৰ ফলত অধিক গতিশীল অৰ্থনীতিৰ সৃষ্টি হয়

যাতে সকলো নাগৰিকে স্বাস্থ্য সেৱা শিক্ষা আৰু সমৰ্থনৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব পাৰে যিয়ে সকলোৰে জীৱনৰ মান উন্নত কৰে